অঁ গ্ৰীষ্মকাল মানে আমি ভাবোঁ গৰমৰ দিন আৰু গতিকে গৰমৰ দিনকেইটা থকা মেলাৰ কাৰণে অকণমান অসুবিধাই হয় যাৰ ঘৰত ফেন চেন নাথাকে গতিকে এই গৰম দিনকেইটা আমি কেনেকৈ পাৰ হয় তাৰো চিন্তা কৰি থাকোঁ গৰমৰ দিনত এতিয়া এনেকুৱা ধৰণৰ অসহ্য গৰম আহি কেতিয়াবা সেই অসহ্য গৰমত আমি ক'লৈ যাম কি কৰিম লাগে গতিকে এই গৰমৰপৰা হাত সাৰিবৰ কাৰণে আমি কিছুমান বস্তু বা পনীয়া বস্তু আমি কিছুমান ব্যৱহাৰ কৰোঁ যেনে খুব গৰম হ'লে মানে আমি নেমু টেঙা চেপি তাক পানীৰ লগত গুলি নিমখ চেনীৰ লগত মিহলাই

আৰু সেই চৰ্বতকণ খোৱাৰ পিছত আমাৰ শৰীৰটো অলপ ঠাণ্ডা অনুভৱ এটা হয় বা আমাৰ শৰীৰৰ ভিতৰত এটা কিবা ঠাণ্ডা এটা আনে বুলি আমি অনুভৱ কৰোঁ বা এইটো কথাটো স্বাস্থ্য বিভাগৰ ফালৰপৰাও সঁচা বুলিয়ে ভাবোঁ ঠিক তেনেকৈ আমি গৰমৰ দিনত তাৰোপৰিও চৰ্বতৰ উপৰিও কুঁহিয়াৰ ৰস কুঁহিয়াৰৰ ৰসটো আমি খাওঁ কুঁহিয়াৰৰ ৰসটোৱেও আমাৰ অসহ্য গৰমত সেই গৰমটোৰপৰা ৰক্ষা পেলাই গতিকে এই কুঁহিয়াৰ ৰসটো গৰমৰপৰা হাত সাৰিব পৰা এবিধ ভাল পনীয়া বস্তু গতিকে ইয়াক খাই আমি সকলোৱে গৰমৰ দিনকেইটাত অন্তত ঠাণ্ডা কৰি ৰাখিব পাৰোঁ শৰীৰটো গতিকে গৰমৰ দিনততো এতিয়া আমাৰ খাবলগীয়া আৰু বহুত কিবাকিবি আছে নথকা নহয় তথাপিতো পনীয়া বস্তু হিচাপে আমি এই দুবিধ বস্তু ব্যৱহাৰ কৰোঁ নেমু চৰ্বত আৰু কুঁহিয়াৰ ৰস তাৰোপৰিও অন্যান্য বস্তু কিছুমান আছে আমি সেই বস্তুবিলাকৰ নাম এতিয়া বাৰু আপোনালোকৰ আগত নকওঁ কিন্তু অতিপাত গৰম হ'লে ৰক্ষা পৰিবৰ বাবে আমি এই কেইবিধকে খাই আমি আমাৰ দেহাটো অকণমান শীতল কৰি ৰাখোঁ